হেল্ল' দাদা আমি যে আপোনাৰ গাড়ীখন তিনিমান বজাত বুক কৰিছিলোঁ আমাৰ এক বিশেষ অসুবিধা হোৱাৰ বাবে আমি যাব নোৱাৰিম গতিকে আপোনাৰ কেবখন কেনচেল কৰা হৈছে সেই গতিকে আপুনি আহিব নালাগে